অসমীয়া ভাষাটোৱে আধুনিক পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰত্য়াহ্বানৰ সন্মুখীন হ'ব পাৰে যিহেতু অসমীয়া ভাষাটো গোটেই পৃথিৱীত বহুলভাৱে কোৱা নহয় এই ভাষাটো কেৱল অসম ৰাজ্যত আৰু ভাৰতত ভিন ভিন জেগাত কোৱা হয় বিশেষকে অসম ৰাজ্যত বহুলভাৱে কোৱা হয় যদি আমি অসমৰ বাহিৰলৈ যাওঁ ত' এই ভাষাটো কওঁতে সকলো মানুহে বুজি নাপাব পাৰে এই যিহেতু এই ভাষাটো বাহিৰত অসমৰ বাহিৰত বহুলভাৱে প্ৰচলিত নহয় ত' অসমীয়া ভাষাটোক এনে ধৰণৰ বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে ইয়াৰোপৰি অসমতে থকা বহুতো লোকে অসমীয়া ভাষাটোক বৰ্তমান ক'ব বা লিখিব নিবিচাৰে ইংলিছ ভাষাটোক বেছিকে গুৰুত্বপূৰ্ণ দি দিয়া দেখা যায়